মই বজাৰত টাউনত ধেমাজি টাউনৰ পৰা এটা হিটাৰ মই কিনি আনিছিলোঁ আৰু কিনি আনি ঘৰত মই বস্তুটো ব্যৱহাৰ কৰিছোঁ কিন্তু যিমানখিনি মোৰ ব্যৱহাৰ উপযোগী ভাল লাগিব লাগে বস্তুটো তেনেকুৱা ভাল লগা নাই পানীটো গৰম হওঁতে বহুত টাইম লগিছে সেই হেতুকে মই আকৌ বস্তুটো পুনৰ ঘূৰাই দিব বিচাৰিছোঁ